অঁ লিপিকা ক কি কৰিম আৰু এই পৰীক্ষাৰ টেনচনত এইবোৰ এচাইণ্টমেণ্টসোপা লিখি শেষ হৈছেহে জাস্ট পঢ়িব আছেই মই যে কিতাপেই কিনা নাই জাননে

হয় নেকি পাৰি যাব তাতেতো এনেও কালছাৰেল শ্ব'বোৰো হয় ন ইমান কলেজবোৰে ৰিপ্রেজেন্ট কৰে মোৰ লগৰ এজনী হেণ্ডিকৰ হয় তাইও ডাঞ্চ কৰিম বুলি কৈছিলে মানে বুক ফেয়াৰত সিহঁতৰ গ্ৰুপটো যাব বুলি কৈছিল চাব যামদে আমি এই এক্সাম টেক্সাম দি লওঁ অঁ এই তাতেই যাওঁ আৰু কিনিবলৈ

তাতেই যাম দে তাতে আৰু মোৰ মানে হেৰি এম লক্ষ্মীকান্তখন ল'ব আছিলে ইণ্ডিয়ান পলিটিখন যে সেইখন চবেই চবৰ তাতেই আছে মই ভাবিছোঁ এইখন লৈ থওঁ আৰু অলপমান পলিটিকেল চাইঞ্চ অঁ সেইকাৰণে তাতে কিনিবলৈ ভাল আৰু এনেই বেলেগ যোনবোৰ পঢ়িবলগা কিতাপবোৰ যে থাকে এনেই আৰু সেনেকুৱা দুখনমান ল'ম বুলিও ভাবিছোঁ দে যাম দে তেনেহ'লে পৰীক্ষা আমাৰ পৰীক্ষা আমাৰ কোন তাৰিখে শেষ হ'ব অঁ এইটটিন মানত শেষ হ'ব লাগে ন

অঁ এই আৰামচে যাম আৰু এদিন মোৰ লগৰজনীকো সুধি চাম কোনদিনা হেৰি আছে তাহাঁতৰ ডাঞ্চ কম্পিটিচন আছে হ'ব দে লগ পাম এক্সামৰ কাৰণে পঢ় পঢ় বাই বাই